মই ৰন্ধনৰ লগত কিছুমান মানে সাধাৰণ বস্তু বনাই ভাল পাওঁ আৰু যেনে ধৰক কচু কচুৰ লতি বনাব লাগে শুকান মাছেদি তেহাৰ দিওঁ আদা নেহৰু মানে সব জ্বালা জিৰা সব গোটেইবোৰ দি পেলাই মছলা চছলা দি বনালে বহুত সোৱাদ হয় খাই বহুত টেষ্ট লাগে কচুৰ থুৰিটো আৰু কচুৰ ঠাৰিটোও বনাওঁ কচুৰ ঠাৰিটো বা কচুৰ মানে পেতাটো সেইটো বনাওঁ খাৰ বনাওঁ কচুৰ শুকান মাছেদি খাৰ বনাওঁ খাৰ বা মাছৰ মাথায়েদিও খাৰ বনাওঁ সেইটোও ভাল লাগে খাই কচুৰে নানা ধৰণৰ বস্তু বনাব পাৰি খাই সোৱাদেই লাগে আৰু ধৰ মাটিমাহৰ দাইল সেইটোতো সবেই বনায় সেইটো সবেই খায় তাৰপিছত ইফালে লাই শাকেদি লাই শাকৰ খাৰো বনাব পাৰি বেঙেনাৰ খাৰ বনাব পাৰি বেঙেনাৰ লগত আলু চালু দি কেনে খাৰ বনালে বান্ধাকবিৰ পাত দিলে সেইটোও খাৰ বেলেগ টেষ্ট হয় খাৰ বহু ধৰণৰ বনাব পাৰি মানে সেই সেইবোৰ বনাব জানোঁ আৰু অলপ চলপ সেনেকে নহয় আৰু অলপ চলপ কিন্তু খাই যাতে টেষ্ট লাগে কিন্তু বেঙেনাৰে লগত যদি অকণমান আলু দিওঁ বা বন্ধাকবিৰ পাত দিওঁ সেইটো খাৰ আৰু সবচে বেছি টেষ্ট হয় বহুত ধৰণৰ বনাব পাৰি আৰু মচুৰ দাইলৰো খাৰ বনাব পাৰি খাৰ বহুত ধৰণেৰে বনাব পাৰি খাম বুলি ক'লে আৰু নাখালে একোৱে নবনায় সেইটো কথা নিজৰ ওপৰত কথা এনেকুৱা বা মাছটো সৰিয়হেৰেও বনাব পাৰি আলুৰেও বনাব পাৰি সৰিয়হেদি বনালে বেছি সোৱাদ লাগে বা আফুগুটি এইবিলাক দি বনাব পাৰি সব ধৰণৰে খাদ্য বনাব পাৰি সেনেকে বনাব নাজানোঁ কিন্তু সেই অলপ চলপ বনাওঁ আৰু মানুহে যাতে মানে খালে আৰু মানে বেয়া বুলিও ক'ব নোৱাৰে তেহাৰ চেহাৰ পিচি লৈ তাত বিলাহী কাটি দি কেনে সেনেকেও বনাব পাৰি আৰু যদি আদা নহৰু নোহোৱাকে যদি নিৰামিচ বনাব লগা হয় তেতিয়াহ'লে